অঁ মই গোলাঘাট বগীজানৰপৰা কৈছোঁ হেৰি আপোনাৰ ঘৰ মেৰাপানীত নহয় জানো অঁ মই তাৰ মানে আপোনাৰ ফোন নাম্বাৰটো এই আমাৰ ওচৰৰে মানুহ এজনৰপৰা সংগ্ৰহ কৰিলোঁ তাৰপাছত কথা এটাৰ কাৰণে আপোনালে মানে ফোন কৰিলোঁ ফোনটো মানে অন্য একো নাই আপুনি খেতিৰ লগত জড়িত নহয় জানো বাৰু খেতি বাতি কৰে কিবাকিবি অঁ মই জানিব পাৰিছোঁ আপুনি ভোট জলকীয়াৰ খেতি কৰে নেকি অঁ অঁ মোৰ মানে অকণমান অলপ ভোট জলকীয়া প্ৰয়োজন হৈছে আপুনি ভোট জলকীয়াটো মোক এনেই যোগান ধৰিব পাৰিব নেকি বাৰু অঁ কিমান মানে মই ব্যৱসায় ভিত্তিতেই বস্তুটো আনিম আপুনি যদি সৰহকৈ দিব পাৰে তেতিয়া মই এখন গাড়ী লৈ যাম আপোনাৰ তালৈ গাড়ীত মই জলকীয়াটো উঠাই আনিম মই আপুনি যদি আজি কথা দিয়ে মই কালিলৈ গাড়ীলৈ যাম আপোনাৰ তালৈ অঁ সেইটো এটা বাৰু প্ৰধান কাম আপোনাৰ এতিয়া জলকীয়া হেৰি এতিয়া কি ৰেটটো কি চলিছে বাৰু দামটো অঁ পাৰ কেজি নহয় জানো অঁ মই এটা কাম কৰিম বুলি ভাবিছোঁ বাইদেউ মই মানে অলপ ব্যৱসায় ভিত্তিত আনিমটো অলপ সৰহীয়াকৈ আনিম গতিকে সৰহকৈ আনিম যেতিয়া আপুনি দামটো অকণমান উঠা নমা এটা কৰি দিব অলপ কমাই দিব আৰু কাৰণ আপুনি এতিয়া ধৰক মই গাড়ী লৈ যাম যেতিয়া আৰু যথেষ্টখিনি জলকীয়াই আনিম গতিকে আপুনি টকা আঢ়ৈশ ল'ব এই কথাটো হয় বাৰু আপুনি কোৱা কথাষাৰ একেবাৰে আমি অস্বীকাৰ কৰিব নোৱাৰোঁ কিন্তু তাতো কথা এটা আহিলে কি মইয়ো মানে বস্তুটো বিজনেজ সংক্ৰান্ততহে আনিম মইয়ো দুটকা এটকা কিবা এটা পাব লাগিবটো বাইদেউ গতিকে আপুনি এটা কাম কৰিব আপুনি আৰু দহ বিছ টকা কিবা এটা ল'ব আৰু বৰকৈ ধৰি নাথকিব আৰু বৰকৈ নাথাকিব আৰু আমিও মানে দুই এপইচা পোৱাটো আপোনালোকে বিচাৰক আৰু দুশ ষাঠিকৈ ন নহয় এই উপায়টো নাই এতিয়া কি কৰিব এতিয়া হ'ব দিয়ক আৰু আপোনাৰো হওক মোৰো হওক আৰু কিবা এটা হ'ব মই ঠিক আছে কালিলৈ গাড়ীখন লৈ যাম বাৰু দেই আপোনাৰ ঘৰটো এই তাতেই নহয় জানো অঁ ঠিক আছে ঠিক আছে অঁ ফোন নাম্বাৰটোতো এইটোৱে আপোনাৰ আচ্ছা ঠিক আছে অ'কে